অঁ বৰষা হয়নে অঁ ভালনে খবৰ অঁ মই হেৰি তোমালোকৰ তাত কৈছিলোঁ অঁ এইবাৰ তোমালোকৰ তাত যাম বুলি ভাবিছোঁ আকৌ বিহুত অঁ তোমালোকৰ তাত এনেই বিহু তেনেকুৱাকে পালন কৰা হয় অকমান ক'ব পাৰিবা নি

অঁ

অঁ তাৰপিছত কাটি

অঁ অঁ

অঁ

অঁ

ও

কোৱাচোন কাতি বিহুৰ বিষয়ে

তাকে তোমালোকৰ তাত এইবাৰ যাম বুলি ভাবিছোঁ বিহুত

অঁ অঁ কৰিম বাৰু অঁ ঠিক আছে দিয়া